আমাৰ ঘৰতো বিভিন্ন ধৰণৰ জীৱ জন্তু আছে হাঁহ কুকুৰা গৰু ছাগলী গাহৰি আমি তেওঁলোকক বেলেগ বেলেগ ধৰ বেলেগ বেলেগকৈ ৰখা হয় গাহৰিৰ কাৰণে ধৰক পকা এনেকৈ ঘৰ ঘৰ বনাই দিয়া হৈছে এটা এটা কোঠালি তেওঁলোকক নিয়মীয়াভাৱে আমি চাফ চিকুণ কৰোঁ পানী মাৰোঁ দানা দিয়া হয় যিহেতু শকত হ'ব কাৰণে দানা দিওঁ আমি তেওঁলোক তাহাঁতকো ধুনীয়াকৈ ৰখা হৈছে আৰু ছাগলীৰ কাৰণে চাংঘৰ বনাই দিয়া হৈছে খোৰা পাত দিয়া হয় ডিমুৰ পাত দিয়া হয় তাৰপা হাঁহৰ কাৰণে আপোনাৰ পুখুৰী এটা খান্দি দিয়া হৈছে হাঁহ তাতে চৰে কুকুৰাৰ কাৰণে গঁড়াল বনাই দিয়া হৈছে তেনেকেই ৰখা হয় আৰু নিয়মিতভাৱে ভেকচিন দি থকা হয় বেমাৰ আজাৰ হ'লে আৰু তাৰপা আমাৰ বহুত উপাৰ্জন হৈছে